বিশ্বনাথ জিলাত স্বাস্থ্য সেৱা আৰু সামাজিক সেৱা এতিয়ালৈকে যিবোৰ মধ্য সমাজৰ যিবোৰ বৃদ্ধ লোক আছে সেইবোৰক বহুতো সুযোগ দিয়া হৈছে কাৰণ স্বাস্থ্যৰ ক্ষেত্ৰত ক'ব গ'লে বিভিন্ন ধৰণৰ হস্পিতাল খোলা হৈছে আৰু সেই হস্পিতালৰ ক্ষেত্ৰত বহুতো ধৰণৰ ৰোগী স্বাস্থ্যৱান হৈছে আৰু এই সুযোগ দিয়াৰ বাবে আমি বহুত সুখী অৱসৰ লোৱা যিবোৰ ব্যক্তি আছে সেইবোৰক বহুত শ্ৰদ্ধাৰে তেওঁলোকক বিদায় দিয়া হৈছে তেওঁৰ যিবোৰ প্ৰাপ্য সেইবোৰো তেওঁক দিয়া হৈছে চৰকাৰে এইবোৰ সুযোগ দিয়াৰ বাবে বহুতো ধৰণৰ ব্যৱস্থা হাতত লৈছে এই ব্যৱস্থাৰ বাবে

সামাজিক ক্ষেত্ৰত বহুতো লোকে সমৰ্থন জনাইছে যত্ন লোৱাৰ ক্ষেত্ৰত বিশ্বনাথ জিলাত আমাৰ সামাজিক ব্যৱস্থা যিবোৰক লৈ সকলোৱে আমাৰ এই অঞ্চলটোক আগবঢ়াইছে সেইসমূহ বহু প্ৰয়োজন এইবোৰ নাথাকিলে আমাৰ জিলাখনত নহ'ল হয়